মই মাছ মাৰি ভাল পাওঁ মাছ মাৰিবৰ কাৰণে জাল জাকৈ চালনী ব্যৱহাৰ কৰোঁ বিলত মাছ মাৰিব গ'লে টেম্পো লৈ যাওঁ ফুৰ্তি কৰোঁ মানুহবোৰ লগৰবোৰৰ লগত জোকে ধৰিলে চিঞৰোঁ

মাছ ধৰি বৰ ভাল লাগে মাছ ধৰিব গ'লে চবৰে লগত ধেমালি কৰোঁ মাছ লৈ আহি ফুৰ্তি কৰোঁ বহুত চবৰে লগত মাছ লৈ বহুত দূৰত গুচি যাওঁ মাছ আনিবলৈ গাড়ীলৈ